ঘৰত ৰন্ধা বৰহাত এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে সুৰক্ষাৰ বাবে ল'বলগীয়া সাৱধানতাসমূহ হ'ল গেছ চিলিণ্ডাৰটো সদায় পৰীক্ষা নিৰীক্ষা কৰি থাকিব লাগে কাৰণ কেতিয়াবা চিলিণ্ডাৰ নলীয়ে লিক হয় সেইবাবে সেইবাবে গেছ চিলিণ্ডাৰটো ব্যৱহাৰ কৰোঁতে আমি নিয়মিতভাৱে পৰীক্ষা কৰিব লাগে যাতে লিক হ'লে গম পাব পাৰোঁ আৰু এটা কথা ক'বলৈ গ'লে চিলিণ্ডাৰটো সদায় নিৰাপদ ঠাইত থাকিব লাগে কাৰণ কেতিয়াবা সৰু ল'ৰা ছোৱালী আহি তাৰ ওচৰলৈ যাব পাৰে তাৰ বাবে অলপ চিলিণ্ডাৰটো আঁতৰত ৰাখিব লাগে আৰু চিলিণ্ডাৰটো সঠিকভাৱে তাপৰ উৎসহৰ পৰা আঁতৰত ৰাখিব লাগে যাতে তাত বায়ু চলাচল কৰা ঠাই হ'ব লাগে বায়ু বায়ু চলাচল এইকাৰণে কৰিব লাগে যাতে তাত চিলিণ্ডাৰটো গেছ জমা নহয় আৰু ব্যৱহাৰ নকৰা সময়ত গেছ চিলিণ্ডাৰটো বন্ধ কৰি ৰাখিব লাগে আৰু কেতিয়াবা আমি যদি কৰবালৈ যাওঁ তেতিয়া ভালদৰে গেছ চিলিণ্ডাৰটো চাই বন্ধ কৰি থৈ যাব লাগে আৰু ৰন্ধা ঠাইৰ ওচৰত কেতিয়াও বিদ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰিব নালাগে